যোৱা কেইটামান দশকত ভাৰতত ভালেখিনি চাকৰিৰ উদ্ভৱ হৈছে বুলি ক'ব পাৰি যেনে ইউটিউবাৰ কনটেণ্ট ক্ৰিয়েটৰ ভ্ৰমণকাৰী ইত্যাদি এইবোৰৰ পৰা ইউটিউবাৰৰ পৰা মানে ইউটিউবৰ পৰা নিজৰ এটা ব্ল'গ বনাই পিনে বা ভিডিঅ' বনাই পিনে বা আপোনাৰ যিখিনি তেওঁলোকৰ ভিতৰত তেওঁলোকৰ অভিজ্ঞতা আছে যিখিনি বস্তুৰ বিষয়ে তেওঁলোকে জানে সেইবোৰ আনৰ আগত প্ৰেৰণ কৰা কিবা এটা ভাল বাৰ্তা প্ৰেৰণ কৰিছে ইউটিউবৰ পৰা ব্ল'গ বনাইছে বিভিন্ন মানে জেগাত বা বিভিন্ন ঠাইত ভ্ৰমণ কৰি তেওঁলোকে ট্ৰেভেল ট্ৰেভেল ব্ল'গ অথবা ভ্ৰমণৰ ব্ল'গো বনায় আৰু ইউটিউবৰ পৰা বহুত পইচা উপাৰ্জন কৰিব পাৰি তাৰ পৰা নিজৰ এটা নিজৰ ভিতৰত কি আছে কি গুণ আছে সেইটো এটা গম পোৱা যায় আৰু লগতে তাৰ পৰা মানুহে টকা উপাৰ্জন কৰিব পাৰে সেইটো এটা সুবিধা আৰু কনটেণ্ট ক্ৰিয়েটৰ হৈছে যিকোনো এটা বস্তু লৈ পিনে যিকোনো এটা বস্তু লৈ পিনে সেইটোৰ ওপৰত নিজৰ কি ধৰণৰ কি ধৰণৰ চিন্তা ভাৱনা আছে সেইটোৰ পৰা আজিকালি কনটেণ্ট ক্ৰিয়েটৰৰ পৰা বহুত খিনি মানুহে উপাৰ্জন কৰিব পৰা হৈছে আজিকালি মানুহে জীৱনত সফলতা অৰ্জন কৰিব বিচাৰি আছে সেইটো ইউটিউবাৰ হৈয়ে হওক বা কনটেণ্ট ক্ৰিয়েটৰ হৈয়ে হওক বা ভ্ৰমণকাৰী হৈয়ে হওক মানুহক জীৱনত সফলতা লাগে আৰু পইচা লাগে এইবোৰ ক্ষেত্ৰৰ পৰা মানুহে বিভিন্ন ধৰণৰ নতুন নতুন চাকৰি পাইছে বুলি ক'ব পাৰি এইবোৰৰ পৰা মানুহে চাকৰি পাই পইচা উপাৰ্জন কৰিছে নিজৰ জীৱন যাপন কৰিছে আৰু লগতে তেওঁলোকৰ অভিৰুচি কি অভিৰুচি কিহত আছে তেওঁলোকে কি কৰি ভাল পায় সেইবোৰৰ বিষয়ে ভাল ভাল জ্ঞান আন মানুহ সমূহ জনতা বা ৰাইজলৈ প্ৰেৰণ কৰিছে তেওঁলোকে ইউটিউব বা ভ্ৰমণ বা কনটেণ্ট ক্ৰিয়েটৰ হিচাপে খুবেই ধুনীয়া বাৰ্তা জনতাৰ আগত বা আনৰ ৰাইজৰ আগত তেওঁলোকে প্ৰেৰণ কৰে